মোৰ ঘৰলৈ মোৰ বন্ধুসকল এবাৰ ফুৰিবলৈ আহিছিল আৰু সেই সময়ত মোৰ ঘৰত খাবৰ বাবে একো ভাল বস্তু নাছিল আনকি মোৰ ঘৰত তেলো নাছিল আৰু সেই সময়তে মই ভাবিলো ছুইগী এপছত খাবৰ বাবে পিজ্জা আৰু বিভিন্ন ধৰণৰ খোৱা বস্তু মই অৰ্ডাৰ দিওঁ আৰু মই সেই বাবে সেই পিজ্জাৰ লগতে বিভিন্ন খোৱা বস্তু অৰ্ডাৰ দিছিলো আৰু সময়মতেই ছুইগী এপছ্ত সেইবোৰ আহি পাইছিল সেইবাবে মই খুবেই ভাল পাইছোঁ আৰু তাৰবাবে মই ধন্যবাদ জনাইছোঁ ছুইগী এপছ্ক যে মোৰ বস্তুবোৰ সময়মতে পোৱাই দিয়াৰ বাবে